মোৰ মাতৃভাষাতকৈ বেলেগে ভাষাত কিতাপ মই পঢ়িছোঁ কিন্তু বেলেগ ভাষাত কিতাপ পঢ়াৰ লগে লগে আমাৰ কিছু অভিজ্ঞতা হৈ যে আমাৰ মাতৃভাষাৰ যিবিলাক সাহিত্যিক সেই সাহিত্যিকবিলাকৰ অনুভৱবিলাক আৰু বেলেগ ভাষাত লিখা সাহিত্যিকৰ অনুভৱবিলাক যথেষ্ট পাৰ্থক্য পোৱা যায় আৰু হয়তো কিছু ক্ষেত্ৰত বেছি ভাল অভিজ্ঞতা পোৱা যায় আৰু হয়তো কিছু ক্ষেত্ৰত অকণমান অভিজ্ঞতাটো কম হয় তথাপিও পঢ়ি ভাল লাগে অনুবদ কৰা সংস্কৰণৰ বিষয়ে অনুবাদ কিতাপবিলাক মই নপঢ়া নহয় অনুবাদ কৰা কিতাপবিলাক পঢ়িছোঁ কিন্তু অনুবাদ কৰা কিতাপ যিবিলাক পোৱা যায় অনুবাদ কৰোঁতে এনেকুৱা হয় যে সাহিত্যিকজনে প্ৰকৃত সাহিত্যিকজনে যিটো অনুভৱেৰে কিতাপখন লিখিছিল সেই অনুভৱটো কিতাপখন যেতিয়া অনুবাদ কৰা হয় তে অনুবাদকাৰীয়ে কিন্ত সেই সাহিত্যিকজনৰ অনুভৱটো বুজিব নোৱাৰে যাৰ কাৰণে কিতাপখনে কি ক'ব বিচাৰিছে অনুবাদকাৰীয়ে এটা বেলেগ বেলেগ এটা অনুভৱ দিবলৈ চেষ্টা কৰে যাৰ কাৰণে মোৰ যিখন কিতাপ আছিলে সেই কিতাপখনৰ যিটো ভাৱ ভাষা বা তেওঁৰ তাৰ অন্তৰ্নিহিত যি কথা আছিলে সেই কথাটো অনুবাদকাৰীজনে সম্পূৰ্ণৰূপে এটা কথাখিনি উলিয়াই দিব নোৱাৰে যাৰ কাৰণে অনুবাদ কৰা কিতাপবিলাক পঢ়োঁতে এইটো ভাবিব নোৱাৰি যে প্ৰকৃততে এইটোৱে ক'ব গৈছে সেইটো আমাৰ পৰিলক্ষিত নহয় মাতৃভাষাৰ থকা যিকোনো কিতাপৰ ক্ষেত্ৰত হোমেন বৰগোঁহাইৰ ৰামধেনু কিতাপখন পঢ়ি ভাল লাগে আৰু এইখন পৃথিৱীৰ সকলোৱে পঢ়িব চেষ্টা কৰিব পাৰে